হেল্ল' অ' হয় বাইদ' নমস্কাৰ অ' বাইদ' বৰ ভাল কথাচোন হয় হয় অ' হয় অ' হয় হয় বাইদ' হয় অ' বাইদ' বহুত ভাল কথা বাৰু এইটো এইখন যদি কিতাপ ইয়াৰ বিষয়ে উলিয়াব পৰা হয় আমাৰো ভাল হ'ব আমাৰ সমাজতো এটা ভাল এটা ইতিবাচক প্ৰভাৱ পৰিব যেন অনুভৱ হয় হয় নিশ্চয় বাইদ' এইটো লিখিম বাৰু মই হয় হয় অ' হয় বাইদ' হয় হয় বাইদ' অ' অ' বাইদ' হ'ব বাৰু মই যিমান পাৰো সোনকালে দিবলৈ চেষ্টা কৰিম হয় হয় হয় হয় হয় বাইদ' অ' অ' হ'ব বাৰু বাইদ' অ'